অঁ কোনে কৈছে মই ধৰিব পৰা নাই অঁ পাৰেতো বহুত মানুহেই আহি থাকে আপুনি বা কোনে ক'লে এতিয়া অঁ আচ্ছা আচ্ছা গম পাইছোঁ কওকচোন

হয় হয় বহুত বহুত ধন্যবাদ আপোনাক লৈ আহিব যদি আছে তেনেকৈ কাষ্টমাৰ পালে আপুনি লৈ আহিব আমি যিখিনি আমি যিখিনি কৰিব লাগে কাম তেনেকৈ কৰি যাম হয় হয় হয় আপোনাক আপোনাৰ হেয়াৰ ষ্টাইলৰ কথা ওপৰত চলিব মানে আপুনি কেনেকুৱা ষ্টাইল কৰে কেনেকুৱা কাটন দিয়ে তাৰ ওপৰত ভিত্তি কৰি পইচাটো পে'মেণ্ট কৰা হয় আৰু অঁ অঁ সেইটো অঁ তেতিয়া অফাৰ ছিজন আছিলে কাৰণে কমত পালে কিন্তু এতিয়া অফাৰ নাথাকিলে তেতিয়া তেনেকৈ অফাৰটো তেতিয়া কমত দিব নোৱাৰি আৰু আপোনালোক হেয়াৰ ষ্টাইলৰ ওপৰত কথা কেনেকুৱা কাটন দিব বিচাৰে সেইটো আহিলেহে গম পাম অঁ ঠিক আছে জনাব জনাব ৰাখিছোঁ অঁ